ভাৰতীয় পৰিবহণ বৱ ব্যৱস্থাটো আগতকৈ অলপ হ'লেও উন্নত হৈছে বাৰু এতিয়া কিন্তু প্ৰথমতেতো মানুহে খোজ কাঢ়িয়ে অহা যোৱা কৰিছিলে তাৰপিছত গাঁৱে ভূঞে বা চহৰত এখন দুখন চাইকেল বা বাইকৰ ব্যৱস্থা আছিলে পিছত বেছিকৈ ব্যৱস্থা হ'ল এতিয়া বৰ্তমান দূৰলৈ যাবলৈ ট্ৰেইনৰ ব্যৱস্থা আছে বা এয়াৰলাইন হৈছে কিন্তু হ'লেও মানুহে এতিয়াও বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু সাধাৰণতে আমাৰ দেশত মানুহে এতিয়া বৰ্তমানতো গাড়ী বা এয়াৰলাইন লৈয়ে যায় কিন্তু হ'লেও মানুহৰ বহুত অসুবিধা হয় ভ্ৰমণ কৰোঁতে প্ৰত্যাহ্বান বুলি ক'বলৈ হ'লে কেতিয়াবা টিকেট কেন্সেল হৈ যায় বা কেতিয়াবা টিকেটটো কনফাৰ্ম নোহাৱাকৈয়ে যাব লগা হয় যদি বহুত বেছি ইমাৰজেঞ্চী হয় অকণমানটো সন্মুখীন হয়ে বহুত বেছিয়ে হয় বুলি ক'ব লাগিব বৰ্তমানেও এতিয়া ইয়াক এনেদৰে উন্নত কৰাৰ ব্যৱস্থাটো ধৰক চব বস্তু অনলাইন কৰিব লাগে বা টিকটটো কৰাৰ লগে লগে সোনকালে কনফাৰ্ম হ'লে ভাল হয় বা যদি এয়াৰলাইন বুলি ক'বলৈ হয় ধৰক অকণমান বেছি মানুহ লৈ যাব পৰা ব্যৱস্থা কৰিলেতো আৰু ভাল টিকেট নাপায় আৰু ধৰক চোন টিকেটটো ইমান কষ্টলী হৈ যায় কেতিয়াবা কাৰোবাৰ অসুবিধাও হয় ফাইনেন্সিয়েল প্ৰব্লেমো আছে আমাৰ দেশত গতিকে ইমান বেছি পইছা দি যাবলৈও আমাৰ অসুবিধা হয় দিয়কচোন সেইকাৰণে অলপ সুবিধা কৰি দিলে আমাৰো ভাল হয় ভাৰতীয় পৰিবহন ব্যৱস্থাটো আগতকৈ বহু গুণে উন্নত হৈছে বুলি ক'ব পাৰি কিন্তু হ'লেও আৰু অলপ উন্নত হ'লে আমিও ভাল পাম বা ভাল লগিব আমাৰ দেশৰ উন্নতি হ'ব সেইয়াই যদি বাছ বুলি ক'বলৈ হয় আজিকালিতো ধৰক বৰ্তমান শুনিছোঁ কাৰেন্টৰ ট্ৰেইন আহিব বা বাছো আহিব বুলি শুনি আছোঁ কিন্তু বৰ্তমানেও সেই ব্যৱস্থা কৰা হোৱা নাই যদি কৰে আমাৰ কাৰণেই ভাল হ'ব পাৰে সেইয়াই